বিহু অসমৰ জাতীয় উৎসৱ অসমীয়াসকলে পালন কৰা বিহু ঘাইকৈ তিনিটা দুই মাহৰ সংৰান্তি বা দুমাহিৰ দিনা এই উৎসৱ পালন কৰা হয় বিহু ঘাইকৈ মাঘ বিহু বহাগ বিহু আৰু কাতি বিহু মাঘ বিহু পুহ আৰু মাঘ মাহৰ সংৰান্তিৰ দিনটো মাঘ বিহু হিচাপে আমি পালন কৰি আহিছোঁ বিহুৰ আগৰ দিনটোক উৰুকা বুলি কোৱা হয় মাঘ বিহুক ভোগালী বিহুও বুলিও কোৱা হয় এই বিহুটিক পালন কৰাৰ আগে আগে ধান খেতি চপাই ভঁৰাল ভৰাই ৰখা হয় এই সময়ত অসমৰ সকলো মানুহৰ ঘৰতে খোৱা লোৱাৰ নাটনি নহয় একেবাৰে দৰিদ্ৰ ঘৰ হ'লেও এসাঁজ খোৱাৰ আনন্দ থাকে সেইকাৰণে এই বিহুক ভোগালী বিহু বুলি কোৱা হয় এই বিহুত মেজি ঘৰ সাজি সকলোৱে মেজি ঘৰত ভোজ ভাত খায় বহাগ বিহু চ'ত মাহৰ শেষৰ দিনটোত বহাগ বিহু হয় কিন্তু এই বিহুত এদিনতে শেষ নহয় বহাগ মাহৰ ছয় তাৰিখলৈ অৰ্থাৎ মুঠতে সাত দিন বহাগ বিহু আমি উদযাপন কৰোঁ বিহুৰ প্ৰথম দিনা গৰু বিহু বোলে সেই দিনা ৰাতিপুৱা গৰখীয়াই বা গিৰিহঁতে নৈ বিল জান জুৰি পুখুৰী আদিত গৰুক গা ধোৱায় আৰু আৰু গীতটি গায় লা খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হ'বি বৰ গৰু কাতি বিহু আহিন মাহৰ সংৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয় সেই সময়ত মানুহৰ খোৱা লোৱাৰ নাটনি হয় নতুন শস্য চপোৱাৰ সময় নহয় বাৰিষাৰ পৰিশ্ৰমৰ অন্তত মানুহৰ শৰীৰ মন ভাগি পৰে এই বিহুত ৰং ৰহইচৰ বা খোৱা লোৱাৰ ধুম ধাম নাথাকে